ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা জন্ম হৈছিল ওঠৰশ চৌষষ্ঠি চনৰ চৈধ্য অক্টোবৰত আঁহতগুৰি নামৰ ঠাইত তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক গল্প উপন্যাস প্ৰৱন্ধ ৰম্য ৰচনা সমালোচনা প্ৰহসন জীৱনী আত্মজীৱনী শিশু সাহিত্য ইতিহাস অধ্যয়নৰ উপৰি কবিতা নাটক আৰু সাংবাদিকতাতো বেজবৰুৱৰ অৱদান অমূল্য মাতৃভাষাৰ প্ৰীতি ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল কৃপাবৰ বৰুৱাৰ ছদ্মনামত বেজবৰুৱাই কৃপাবৰী ৰচনা সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে নিজৰ চিনাকী দিছিল শংকৰ মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয় ভাষা সাহিত্যৰ সংস্কৃতি গুৰিধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে ব্ৰিটিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্মবিস্মৃতিত ভূগিছিল অসমীয়া মানুহৰ মনোবল আৰু স্বজ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল ঊনৈছশ ন চনৰ তেওঁ বাঁহী আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল অসমাৰ অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ লক্ষ্মীনাথ বেজবৰুৱা দ্বাৰাই ৰচিত অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত ৰসৰাজ আৰু সাহিত্যৰথী হিচাপে খ্যাত বেজবৰুৱাই ঊনৈছশ চৌব্বিছ চনত অসম সাহিত্যসভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল প্ৰথমটো অসমীয়া চুটিগল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত বেজবৰুৱাৰ গল্প সংকলনক হৃদয়ানন্দ গগৈ মতে বেজবৰুৱাই চুটিগল্প লিখিবলৈ লোৱা সময়ছোৱাত নিজৰ দেশৰ লগতে পাশ্চাত্য জগততো চুটিগল্পৰ অৱস্থা অত্যন্ত চালুকীয়া আছিল জোনাকী আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাই লিখা সেউতী গল্পটোকে প্ৰথমটো অসমীয়া চুটিগল্প আখ্যা দিয়া হৈছে বেজবৰুৱা জীৱনকালত তিনিখন গল্পপুঠি প্ৰকাশ কৰিছিল সেইকেইখন বৰ্ষ অনুযায়ী ক্ৰমে সুৰভি ঊনৈছশ ন জানুৱাৰী সাধুকথাৰ কুঁকি ঊনৈছশ দহ জোনবিৰি ঊনৈছশ তেৰ আনহাতে তেখেতৰ মৃত্যৰ পাছত তেখেতৰ এমুঠি অসংকলিত গল্প অতুল চন্দ হাজৰিকাই কেহোঁকলি নামেৰে প্ৰকাশ কৰিব পাৰিব বুলি বেজবৰুৱাই গ্ৰন্থাৱলীত মন্তব্য কৰিছে সেইখিনি গল্প অধিকাংশই বাঁহী আলোচনিত প্ৰকাশিত অসমৰ বিশিষ্ট সাহিত্যিক সমালোচক ডক্তৰ হীৰেণ গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৰ্ম সংস্কৃতি কৰ্ম স্বীকৃতি জনাই মন্তব্য কৰিছে যে যি যি ক্ষেত্ৰত তেওঁ অসমীয়া সাহিত্যৰ অভাৱ বা দায়িত্ব অনুভৱ কৰিছিল সেই সেই ক্ষেত্ৰত প্ৰবল আত্মপ্ৰত্যয় আৰু প্ৰতিভাৰ তেওঁ সৃষ্টিকাৰ্যত কঁকালত টঙালি বান্ধি নামি গৈছিল বেজবৰুৱাই আইন আৰু এম এ শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে ইংৰাজ চৰকাৰে তেওঁক মুনছিফ পদ যাঁচিছিল যদিও তেওঁ প্ৰত্যাখ্যান কৰিছিল কিছু বছৰৰ পিছত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায় প্ৰতিষ্ঠান বৰুৱা ফুকন ব্ৰাডাৰ্ছ মেনেজাৰ ভোলানাথ বৰুৱাৰ লগত তেওঁ সাক্ষাৎ হয় সেই সময়ত গুৱাহাটীত ব্যৱসায় কৰি ভোলানাথ বৰুৱাই কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব হয় আৰু দুয়ো লগালগি প্ৰথমে কলিকতাত কাঠৰ ব্যৱসায় আৰম্ভ কৰে পিছলৈ ঊনৈছশ ষোল্ল চনৰ পৰা ঊনৈছশ সোতৰ চনলৈকে এবছৰ কলিকতা ৱাৰ্ড কোম্পানীত অফিচত কাম কৰা পিছত ঊনৈছশ সোতৰ চনত ছেপ্টেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱসায় বাবে সম্বলপুৰত থাকিবলৈ লয় বেজবৰুৱাই দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে প্ৰথম অৱস্থাত তেজপুৰ লখিমপুৰ গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিবলগা হৈছিল দে শেষত দীননাথ বেজবৰুৱাই চাকৰি পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়ীভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই ওঠৰশ ছয়াশী খ্ৰীষ্টাব্দত এনট্ৰেঞ্চ পৰীক্ষাত পাছ কৰে এনট্ৰেঞ্চ পৰীক্ষাত পাছ কৰা পিছতেই বেজবৰুৱা উচ্চশিক্ষাৰ বাবে কলিকতালৈ গৈছিল কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাই কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল প্ৰথম অৱস্থাত কলিকতাৰ নতুন পৰিৱেশে তেওঁৰ স্বাস্থ্যৰ বাৰুকৈয়ে অৱনতি ঘটালে দ্বিতীয়তে কলিকতাত পঢ়িবলৈ যাব নে নেযাব এনে দোধোৰ মোধোৰ অৱস্থাত থকা কাৰণে তেওঁ নাম লগোৱা পলম হয় ফলত আন ছাত্ৰতকৈ তেওঁ শ্ৰেণীত পিছ পৰি যাব লগা হৈছিল অধ্যাপকে দিয়া ক্লাছৰ লেক্চাৰবোৰ একোকে বুজিব নোৱাৰি তেওঁৰ মন নিৰাশাৰে ভৰি পৰিছিল এনে পৰিপ্ৰেক্ষিতত তেওঁ কলেজৰ শিক্ষা আধাতে সামৰি ঘৰলৈ ঘূৰি আহিছিল কিন্তু শেষত পুনৰ কলিকতালৈ গৈ কলেজৰ স্থিত এটা ছাত্ৰাবাসত থাকি চিটি কলেজত পঢ়া শুনা কৰে ওঠৰশ নব্বৈ চনত কলিকতাৰ জেনেৰেল এচেম্বলি কলেজৰ পৰা বেজবৰুৱাই বি এ পাছ কৰে এজন ওখ চাপৰ উকিল হোৱা ইচ্ছাৰে তেওঁ পুনৰ ৰিপন কলেজত আইন পঢ়িবলৈ আৰম্ভ কৰিছিল লগতে প্ৰেচিডেঞ্চি কলেজত এম এ শ্ৰেণীতো নাম লগাইছিল কিন্তু শেষত বেজবৰুৱাই জীৱনৰ পাকচক্ৰত পৰি আইন পৰীক্ষা আৰু একে সময়তে চলি থকা এম এ পৰীক্ষাত এটাতো উত্তীৰ্ণ হ'ব পৰা নাছিল ইয়াতেই বেজবৰুৱাৰ শিক্ষা জীৱনৰ অন্ত পৰে আৰু জীৱনত উকীল নহওঁ বুলি দৃঢ় সংকল্প গ্ৰহণ কৰে